বৰ্তমান সময়ত ছ'চিয়েল মেডিয়া বুলি ক'লে এটা পৰিহাৰ কৰিব নোৱাৰা মাধ্যম যিটো আমি সকলোৱে বৰ্তমান ব্যৱহাৰ কৰি আছোঁ যাৰ জৰিয়তে বিভিন্ন ধৰণৰ বা গোটেই পৃথিৱীৰ বিশ্বৰ কথা আমি এই ছ'চিয়েল মেডিয়াৰ যোগেদি জানিবলৈ পাওঁ ইয়াৰ এই ছ'চিয়েল মিডিয়াই আমাক বহুত কামত সহায়ো কৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি শিল্প আৰু কলাৰ সৈতে জড়িত বহুতো কথা শিকিব পাৰোঁ কেনেকৈ বনোৱা হয় বা আজিকালি গুগল বা ইউটিউব দুয়োটা মাধ্যমতেই আমি যিকোনো এটা কলা বা শিল্প শিকিবৰ বাবে অতি সহজলভ্য হৈ পৰিছে কাৰণ গুগলত মাৰি দিয়াৰ লগে লগে ছাৰ্চ কৰাৰ লগে লগে আমি গোটেই তথ্যখিনি কেনেদৰে বনাব লাগে কি কি সামগ্ৰী লাগে কি কি প্ৰয়োজন হয় কেনেদৰে কৰিব লাগে গোটেইখিনি তথ্য আহি যায় ইউটিউব ইউটিউবততো ইউটিউব হ'ল দেখুৱায়ো দিয়ে ইউটিউবততো সম্পূৰ্ণভাৱে দেখুৱাই দিয়ে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে কেনেকৈ কৰিব লাগে কি কৰিব লাগে কি কি প্ৰয়োজন হয় ক'ত যাব লাগে ঠিক সেইদৰে এতিয়া আমাৰ যিখিনি ধতুৱা থলুৱা শি শিল্প আছে বা শিল্প তৈয়াৰ কৰা ব্যক্তি আছে তেওঁলোকৰো বহুতো সুবিধা হৈ আহিছে কাৰণ যিকোনো এটা মানে নতুন এটা কলা বা শিল্প শিকিবৰ বাবে আমি ক'ৰবাত যাব নালাগে কাৰোবাৰ সহায় ল'ব নেলা নেলাগে ম'বাইলটো লোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইউটিউব বা গুগলৰ জৰিয়তে আমি সেই তথ্যখিনি লৈ ল'ব পাৰোঁ বা শিকি ল'ব পাৰোঁ মই এনেকৈ ইউটিউবত চাই বহু শিল্প বা কলাৰ সৃষ্টি কৰিছোঁ সৃষ্টি কৰিছোঁ বুলি ক'ব নাই আৰু মানে সৃষ্টি কৰিছোঁ মানে বনাবলৈ চেষ্টা কৰিছোঁ কাৰণ ইমান ভালকৈও জনা নাই এটা দুটা বস্তু বনাবলৈ শিকিছোঁ জাকৈ খালৈ পল এইবিলাক মানে চাই চায়ে ঘৰৰে থলুৱা সামগ্ৰী লৈ বনাবলৈ চেষ্টা কৰি আছোঁ এটা দুটা মানে বনাওঁ কেতিয়াবা কেতিয়াবা সময় পালে নিজৰে ঘৰতে ইউটিউবত চাই মেলি বনাই থাকোঁ বেচিব পৰা যায় আৰু সাধাৰণতে কেতিয়াবা ইমান দামো নহয় আৰু কম দামতে অতি কম কম দামতে বিক্ৰী কৰি দিওঁ হাত খৰচো ব্যৱস্থা হৈ যায় ইয়াৰ দ্বাৰা ইয়াৰ লগতে মোৰ কোনো ইউটিউব বিশেষকৈ ইউটিউব চেনেল তেনেকৈ ছাবস্ক্ৰাইব কৰা নাই বাৰু বা তেনেকৈ বিশেষকৈ ইউটিউব চেনেল বুলি নহয় মানে যিকোনো এটা ইউটিউব খুলি দিয়াৰ লগে লগে ছাৰ্চ কৰাৰ লগতে সকলোখিনি মানে এটাৰ পিছত এটা আহি থাকে তাৰ পৰাই মই চাই মেলি সংগ্ৰহ কৰি মেলি গোটেই কলা কৌশলখিনি শিকি মেলি বনাবলৈ চেষ্টা কৰোঁ মোৰ নিজৰটো চেনেল তেনেকৈ নাই মই ইউটিউবত চাই মেলি তেনেকৈ শিকিছোঁ ইয়াৰ জৰিয়তে মই বহুতো উপকৃত হৈছোঁ কাৰণ দুই এটা কথা শিকিবলৈ পাইছোঁ জানিবলৈ পাইছো নিজেও বুজিছোঁ বা আনকো বুজাব পাৰিম এই ধৰণে ছ'চিয়েল মিডিয়াৰ যোগেদি বহুতো কথা শিকাৰ লগতে নিজৰ যিখিনি সাধাৰণ হাতৰ শিল্প বা কৌশল এইটো জনা অতিকৈ প্ৰয়োজন ইয়াৰ বাবে ছ'চিয়েল মিডিয়াই বহুত সহায়ো কৰিছে আমি সকলোৱে নিজৰ সম্পদ বুলি ক'ব পাৰি নিজৰ শিল্প কলা কৌশল আদি কৰি এটা নিজৰ সম্পদ হয় ইয়াক শিকি থোৱাটো বা জানি থোৱাটো অতি প্ৰয়োজনীয় সেয়েহে মানে যিকোনো যোগেদি ছ'চিয়েল মিডিয়াই হওক বা সাধাৰণতে কাৰোবাৰ হ হতুৱাই হওক গোটেই কথাখিনি বা যিটো কৌশল বনোৱা এটা শিল্প বনোৱাৰ কৌশল সেইটো অতি ভালকৈ জানি থোৱা উচিত ইয়াৰ বাবে মই এইটো ছ'চিয়েল মিডিয়া যিটো ছ'চিয়েল মিডিয়াত বহুত সহায় কৰিছে বুলি ভাবিছোঁ